হয় বিশ্ব ব্ৰহ্মাণ্ডৰ আন গ্ৰহত জীৱ আছে বুলি মই ডাঠি ক'ব নোৱাৰোঁ বৈজ্ঞানিকসকলে মংগল গ্ৰহত জীৱ আছে বুলি ধাৰণা কৰিছে তাত সঠিকটো মই ক'ব নোৱাৰিম বৈজ্ঞানিকসকলে আছে বুলি ভাবিছে যেতিয়া থাকিব পাৰে